আমাৰ সম্প্ৰদায়ৰ ধৰ্মীয় নেতা বুলি ক'বলৈ যাওঁতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথাই ক'ব লাগিব তেওঁ একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি দিছিল আৰু এই প্ৰচাৰ কৰি কৰাৰ যোগেদি তেওঁলোকৰ অনুগামীসকল যিসকলে সত্ৰ পাতি থৈ গৈছে সেই সত্ৰ পতাৰ যোগেদি তেওঁলোকে আমাৰ সমাজত শৰণ ভজন এইখিনি দি থৈ গৈছে যাৰ জৰিয়তে আমাৰ সকলো পৰিয়াল বা সকলো ৰাইজ ভাল ধৰণে চলিব পাৰি মদ মাংস মদ মাছ নাখাই অহংকাৰী নহৈ মানুহ যাতে সুস্থ হৈ জীৱন যাপন কৰিব পাৰে আৰু সকলোৱে আমাৰ যি সু স্বাস্থ্য় পুৱা সোন ৰাতিপুৱাই উঠি গা পা ধোৱাৰ পিছত আমি বা তাৰ আগতে প্ৰাণায়ম কৰিব লাগে প্ৰাণায়াম কৰি আমাৰ শৰীৰ চৰ্চা কৰিব লাগে শৰীৰ চৰ্চা কৰাৰ পিছত আমি যি পুৱাৰ আহাৰ গ্ৰহণ কৰিব লাগে আৰু সেই পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আমি দৈনন্দিন যিখিনি কাম কাজ মানুহৰ যাৰ যি পৰিকল্পনা বা নিজৰ কৰ্মক্ষেত্ৰলৈ যাব লাগে এনেধৰণে কৰ্মক্ষেত্ৰলৈ যোৱাৰ ফলত আৰু নিৰ্দিষ্ট কিছু দ্ৰব্য় খোৱাৰ পিছত সেই খোৱাৰ যি আহাৰ খায় সুষম আহাৰ খায় তাৰ জৰিয়তে আমাৰ শৰীৰটো সুঠাম কৰি থয় নিৰোগী কৰি থয় আৰু ৰাগীয়াল বস্তু নোখোৱাৰ কাৰণে কাৰো লগত সাধাৰণতে বিবাদ নহয় আৰু মানুহ প্ৰকৃতিতষ্ট হৈ থাকে আৰু এনেধৰণে হৈ থকাৰ ফলত আমাৰ যিখন সমাজ সমাজব্য়ৱস্থা এই সমাজব্য়ৱস্থাখনত আমি সহজতে চলিব পাৰো আৰু আমাৰ যি ওচৰ চুবুৰীয়া সেই সকলোৰে লগত আমাকো সকলোৱে অনুসৰণ কৰে আমিও তেওঁলোকৰ যি মানদণ্ড জীয়াই থকাৰ যিখিনি মানদণ্ড এই মানদণ্ডখিনি আমি বজাই ৰাখিব পাৰো আৰু এটা নিৰ্দিষ্ট পৰিসৰৰ মাজত বা সমাজখনত যে আমি অতি সুন্দৰ হৈ সকলোৰে লগত মিলা প্ৰীতি কৰি থাকিব পাৰোঁ এই ধৰ্মীয় যিসকল নেতা এইসকলে পুঁথি পাজি নানা ধৰণৰ পুঁথি পাজি লিখি থৈ গৈছে এই পুঁথি পাজিসমূহ পঢ়ি আমি পৰিয়ালটো যথেষ্ট উপকৃত হৈছো আৰু তেওঁলোকৰ যি গুৰুত্বপূৰ্ণ সমাজলে যিখিনি বাৰ্তা এই বাৰ্তাখিনি আমি কঢ়িয়াই নিয়াত যথেষ্ট আগবাঢ়িছো গতিকে আমি আমাৰ সমাজত আমাৰ ধৰ্মগুৰুসকলে আৰু আমাৰ তেওঁলোকৰ যিসকল সত্ৰ মহাসভা বা যিসকলে আমাৰ শৰণ ভজন সকলো শিকাইছে নীতি শিক্ষা শিকাইছে এই নীতি শিক্ষাৰ জৰিয়তে আমি আমাৰ সমাজত ভাল ধৰণে চলা ফুৰা কৰাৰ যি নিৰ্দেশনা এই নিৰ্দেশনাখিনি আমি পালন কৰিব পাৰিছো আৰু সকলোৱে মিলা প্ৰীতি হৈ সু স্বাস্থ্য় আৰু এখন সমাজ সুস্থ সমাজ গঠন কৰাত আমি অৰিহণা যোগাব পাৰিছোঁ বুলি আমাৰ বিশ্বাস হয়